টেকনল'জি ম'বাইল এইবিলাক ম'বাইল লেপটপ আৰু বিভিন্ন ধৰণৰ টেকনল'জি মানে বহুত ধৰণে সহায় কৰিছে মানুহক আগবাঢ়িবলে হয়তো পঢ়াৰ ক্ষেত্ৰত বা কামৰ ক্ষেত্ৰতে হওক বহুত মানে কাগজ পত্ৰ কামবোৰ মানে কমাই দিছে এই লেপটপ ম'বাইল এইবিলাকে বা আইপেড টেবলেট যিকোনো ধৰণৰ টেকনল'জি আৰু তাৰপিছত মোৰ জীৱনত মোৰ জীৱনত ঠিকেই প্ৰভাৱ পৰিছে টেকনল'জিয়ে কাৰণ যিমানে নতুন নতুন টেকন'লজি আহিছে মোৰ সিমানে জানিব মন বিচাৰিছে জানিব মন যায় সেইবোৰ নতুন কেনেকে ব্যৱহাৰ হয় সেইবোৰ টেকনলজি আৰু

আৰু ইন্টাৰনেট সেৱাই মানে ইন্টাৰেনেট সেৱা নহ'লে মানে ম'বাইল টেবলেট এইটো চলোৱা এটা আজিকালি দিনত কঠিনতা হৈছে কাৰণ সেইটো এটা সেইটো এটা বস্তু যোনবোৰ মানে যোনবোৰ চব অঁ ম'বাইল লেপটপ টেবলেট বা টেকন'লজি বস্তু এইটো কাৰণে সেইটো মানে যোগাযোগটো সেই ইন্টাৰনেটৰ দ্বাৰাই হৈ থাকে সেইটো নহ'লে সেইবোৰৰ ইমান মতলব নহ'ল হয় ইন্টাৰনেটে বহুত ধৰণে সহায় কৰিছে আজিকালি দিনত টেকন'লজি নোহোৱাকে মানে কাম এটাও নহ'ব ক'ব বিচাৰিলে কিবা এটা হয়টো দোকান খুলিব লাগিলে চিচিটিভি কেমেৰা লাগিব তাৰে চিচিটিভি কেমেৰাৰ কাৰণে ৱাইফাই ইনষ্টল ৱাইফাই লগাব লাগিব তাৰে তাৰে কাৰণে এটা কম্পিউটাৰ লাগিব তাৰে কাৰণে বহুত বহুত মানে টেকন'লজিৰ প্ৰভাৱ পৰিছে জীৱনত আজিকালি জীৱনত